বিশ দহ হেজাৰ নশ নিৰান্নব্বৈ পাঁচ লাখ নশ নিৰান্নব্বৈ আঠ লাখ নশ নিৰান্নব্বৈ ছয় লাখ পাঁচশ নিৰান্নব্বৈ দহ লাখ নশ নিৰান্নব্বৈ